অঁ ভণ্টি ভালনে অঁ ভালেই ঘৰৰ ল'ৰা ছোৱালী কেনেকোৱা হয় নেকি আৰু মই ল'ৰা ছোৱালী বিয়াই দিলোঁচোন নায়ে অঁ সিহঁতৰ চব ভালেই আছে তোমাৰ শাহু কেনেকৈ আছে হয় নেকি অঁ অঁ অঁ ভাত খালোঁ ভাত খালোঁ অঁ ভাত খায়ে ওলাই আহিছোঁ এইফালে মই কাম এটাতে ওলাই আহিছোঁ অ' শুনা না কথা এটা সোধোঁ নাই এই তোমালোকৰ সেইফালে কিবা চাকৰি খবৰ পাইছা নেকি বাৰু হয় নেকি হ'ব ৰ'বাচোন অঁ নাই নাই নাই নাই মই গম নাপাওঁ কাৰণেতো তোমাক ফোন কৰি সুধিছোঁ মই বোলো তাই কিবা এটা গম পায় নেকি বোলো অঁ অঁ জনাবা এই তোমালোকৰ সেইফালে আছে নহয় আকৌ আমাৰ এইফালে নাই নহয় অঁ মই বোলো তাইকে নহয় তুমি অকণ ওলাই ফুৰা নাই ল'ৰাৰ লগত স্কুল যোৱা অহা কৰা ন এইটো কাৰণে মই ভাবিছোঁ তাইকে সোধোঁচোন তাই ওলাই যোৱা মানুহ গম পাব মইতো ঘৰতে থাকোঁ বেছিভাগ এইটো কাৰণে বোলো তাইকে সোধোঁ বোলো অঁ বাকী হেৰি অঁ বাকী মা হেৰি শুনা আকৌ মানহজন মানুহজন কি কৰি আছে এতিয়া হয় নেকি নহয় এই কি কাম কৰি আছে এতিয়া অঁ অঁ অঁ পিকনিক এই আমি যাম হেৰি এইবাৰ হেৰিলৈ যাম বুলি ভাবিছোঁ এইটো ৰৈয়িং অঁ অঁ গ'লে ওলাব আকৌ ল'ৰা ছোৱালীকেইটা ফুৰি আহিব দেই অঁ ঠিক আছে ঠিক আছে থৈছোঁ তেনেহ'লে দেই অঁ অঁ অঁ ঠিক আছে তুমি গম পালে মোক ক'বা মই গম পালে তোমাক কম হ'ব ঠিক আছে বাৰু